অসম এখন সংস্কৃতি প্ৰধান ৰাজ্য ইয়াত বি বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীয়ে মিলি বসবাস কৰে আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে একো একোটা বা একাধিক নিজা নিজা সাংস্কৃতিক ৰীতি নীতিৰে পৰিপূৰ্ণ অসমৰ অসমৰ প্ৰধান সাংস্কৃতিক উৎসৱ হৈছে বিহু ঠিক সেইদৰে অসমীয়া অসমীয়া যেনে বিভিন্ন জন অসমৰ বিভিন্ন জনজাতি জনগোষ্ঠী ৰাভা বড়ো মিচিং তিৱা ইত্যাদি আদি জনজাতি জনগোষ্ঠীসমূহৰ বিভিন্ন নিজা নিজা সাংস্কৃতিক অনুষ্ঠান আছে তাৰে ভিতৰত ৰাভা সক ৰাভা সকলৰ ৰাভা নৃত্য বড়োসকলৰ বাগোৰুম্বা তিৱাসকলৰ লেৱাটানা ঠিক তেনেদৰে মিচিংসকলৰ মিচিং বিহু দেউৰীসকলৰ দেউৰী বিহু ইত্যাদি প্ৰধান এই বিভিন্ন সাংস্কৃতিক ৰীতি নীতিসমূহে অসমৰ প্ৰত্যেকজন অসমীয়াক একত্ৰিত কৰি ৰাখিছে আৰু এটা একতাৰ এনাজৰীৰে ইটোৱে আনটোক বান্ধ খুৱাই ৰাখিছে বিহুৰ লগতে অন্য কিছুমান ৰীতি নীতিও আছে যেনেকুৱা যে যেনে ওজাপালি ওজাপালি নামনি অসমৰ এটা উল্লেখনীয় ৰীতি নীতিয়ে পুষ্ট পৰম্পৰা দৰং জিলাত ইয়াৰ প্ৰভাৱ অতিকৈ বেছি ওজাপালিৰো বহুত ভাগ আছে যেনে সুকনানী ওজাপালি দৰং জিলাত ইয়াৰ প্ৰভাৱ অতিকৈ দিখা দেখা যায় তাৰোপৰি অসমত কিছুমান অসমত কিছুমান অন্য অনুষ্ঠান দেখিবলৈ পোৱা যায় যেনেকৈ ঢুলীয়া কামৰূপ জিলাৰ লগতে বিভিন্ন লোকাচাৰো ইয়াত দেখিবলৈ পোৱা যায় কামৰূপী গীতৰো অন্য অন্য ঠাচৰ গীতৰ কিছুমান দেখিবলৈ পোৱা যায় যেনেকৈ ঠাই ভেদে কাম কামৰূপত কামৰূপী লোকগীতৰ প্ৰচাৰ চলে গোৱালপাৰাত গোৱালপাৰা লোকগীতৰ প্ৰচাৰ চলে ঠিক তেনেদৰে যিহেতু আমাৰ বিহুটো মূল উৎসৱ অসমৰ এই বিহুত জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়াই অংশগ্ৰহণ কৰে আৰু ইয়াক উদযাপন কৰে সমস্ত বিহু প্ৰধানঃ তিনিটা বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বহাগ বিহুত অৰ্থাৎ ৰ বহাগ বিহুৰ আন এটা নাম ৰঙালী বিহু ইয়াত পৰিৱেশৰ লগত মানুহৰ জীৱনৰ লগতেই মানুহৰ প্ৰকৃতিৰো সলনি হয় গছ লতাবোৰে পুৰণি পাতসমূহ স সলাই নতুন পাতৰ তাত জন্ম হয় ৰং ৰহস্যৰ সৃষ্টি হয় বাবে ইয়াক ৰঙালী বিহু বুলি কোৱা হয় মাঘ বিহুত খেতিৰ শস্যক শস্য কাটি ন ভোজ খাই ডেকা চেমনীয়া তথা বৃদ্ধ বনিতায়ো এই ভোগৰ অংশীদাৰ হয় সেইবাবে ইয়াক ভোগালী বিহু লগতে কাতি বিহুটো হৈছে কঙালী বিহু অৰ্থাৎ অভাৱ অনাটন দেখা যায় খেতি পথাৰত সেই বাবেই ইয়াক কঙালী বিহু বুলি কোৱা হয় আমাৰ সংস্কৃতিত তেনেই চহকী ই লাগে বিহুৱে হওক বা অন্য কিছুমান জাতি ধৰ্মৰ গীতেই হওক জিকিৰ জাৰীও আমাৰ অসমীয়াৰ সংস্কৃতিৰে এক এক এটা অংশ মূলত মুছল মুছলমান সম্প্ৰদায়ৰ লোকসকলে ইয়াক পৰিবেশন কৰে যদিও বিভিন্ন সময়ত অসমৰ প্ৰত্যেকজন অসমীয়াই শংকৰ আজানৰ দেশ বুলি যিহেতু অসমক কোৱা যায় সেইবাবেই জিকিৰ জাৰীতোও আমাৰ অসমৰ সাংস্কৃতিক ৰীতি নীতিৰ বিশেষ বিশেষকৈ আমাৰ সন্নিৱিষ্ট হোৱা দেখা যায় অসমৰ সাংস্কৃতিক ৰীতি নীতিৰ কথা কৈ শেষ কৰিব নোৱাৰি ইয়াক কৈ থাকিলে কৈ থকাই যাব কিন্তু আমি যদি সৰু কথা হিচাপে কব যাওঁ আমি সাংস্কৃতিকভাৱেও বহু চহকী অসমখন এখন সংস্কৃতি প্ৰধান ৰাজ্য